আমাৰ অঞ্চলত বিহু আমাৰ বহাগ বিহুটোতে বহাগ বিহুৱে মেইন গতিকে আমাৰ বহাগেই হৈছে আমাৰ আয়ুস ৰেখা গতিকে এই বহাগক সকলো খ্ৰীষ্টান বৌদ্ধ জৈন খ্ৰীষ্টান মুছলিমসকলে আজি বহাগ বিহুক আকোঁৱালি লৈছে বিহু আজি অলিম্পিক কি কয় বিশ্ব গিনিছ বুকতো স্থান পাইছে গতিকে বিহু বিহুৱেই হৈছে আমাৰ আয়ুসৰেখা অসমৰ বিহুক আজি ইণ্টাৰনেচনেল গোটেই আন্তৰ্জাতিক পৰ্য্য়ায়ত চিনাকি হৈছে আৰু ভাল কথা আমাৰ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়েও গামোচাখন লৈ আমাৰ গামোচাখনকো জিআই টেগ দিছে গতিকে বহাগ ভাল আমাৰ কাৰণে